স্কুলত মোৰ প্ৰিয় বিষয় আছিলে সমাজ অধ্যয়ন এই বিষয়টো মই ইমান ভাল পাওঁ তাত মানে যিখিনি সামাজিক যিখিনি আমাৰ দায়বদ্ধতা সামাজিক যিখিনি ব্যৱস্থা এইখিনি যে পঢ়িবলৈ পাওঁ সেইখিনিৰ পৰা মই বহুত প্ৰেৰণা পাওঁ আৰু আজিও সেই সমাজ অধ্যয়নৰ বিষয়বোৰৰ পৰাই মই নিজেও সামাজিক হ'বলৈ শিকিলোঁ সেইটোৰ কাৰণে মোৰ এই বিষয়টো তেতিয়াৰ পৰাই মোৰ বহুত প্ৰিয় আছিলে কিন্তু আটাইটকৈ বেয়া পাওঁ বা কঠিন বিষয় পাওঁ মই অংকটো একো বুজি নাপাওঁ নেওঁতা জানিলেও অংক বুজিয়েই নাপাওঁ ইমান চাৰে বুজাই থাকে কৈ থাকে তথাপিও অংক বুজি নাপাওঁ ইমানেই মানে কঠিন যেন অনুভৱ কৰোঁ অংক বিষয়টো এইটোৰ কাৰণে মই সমাজ অধ্যয়ন ভাল পাওঁ আৰু অংকটো মোৰ কাৰণে বহুত কঠিন মোৰ স্কুলীয়া জীৱনত এটা সুখৰ আৰু স্মৃতিৰ বিষয়ে ক'বলৈ গ'লে আমাৰ তেতিয়া ল'ৰা ছোৱালীবিলাক মানে একেলগে আমি পঢ়োঁ যিখন স্কুলত আছিলোঁ দুটামান ল'ৰা ইমান দুষ্ট সিহঁতি প্ৰাৰ্থনাটো কৰি থাকোঁতেও সিহঁতি পিঠিৰ ফালৰ পৰা যি টি কৰি থাকে কোনোবাই শিলগুটি এটা দলিয়াই দিব কোনোবা এটাই আকৌ কাগজ এখনকে দলিয়াই দিব এনেকুৱা কৰি আমাৰ ল'ৰাকেইটাই ইমানে ডিষ্টাৰ্ব দিয়ে এদিন কি হ'ল স্কুল মানে প্ৰাৰ্থনা কৰাৰ আগত আমি ভাবিলোঁ পাঁচ মিনিটমান আছে আমি বগৰীকে খাই আহোঁগৈ ৰাস্তাৰ একেবাৰে আমি আমাৰ স্কুলৰ পৰা কমেও আধা কিলোমিটাৰ মান আঁতৰত যিটো আমাৰ ঘাই পথ সেই পথটোৰ কাষত এডৰা বগৰী আছে ইমান ধুনীয়াকৈ পকি আছে আমি ভাবিলোঁ বগৰীকেইটা খাই আহোঁগৈ কাৰণ প্ৰাৰ্থনা কৰিবলৈ পাঁচ মিনিট সময় আছে তাৰপিছত বগৰী খাই বৈ আহোঁতে দেখিলোঁ অন্য ল'ৰা ছোৱালীয়ে প্ৰাৰ্থনা আৰম্ভ কৰি প্ৰাৰ্থনা গাই আছে গাই থাকোঁতে আমি টেঙৰ কেইজনীয়ে দৌৰি আহি লাইনত সোমালোঁ এই অঁকৰা এটা আছিলে সি বৰ লাহে লাহে খোজ কাঢ়ে সি নাপালেহি নহয় প্ৰাৰ্থনা কৰিবলৈ আমাৰ যিজন মানে বিজ্ঞানৰ চাৰ তেওঁ পিছফালৰ পৰা ইমানেই পিতিছে ইমানেই পিতি আহিছে তথাপিও সেই মানে ল'ৰাজনে দৌৰি আহিব লাগে বুলি জনা নাই আমি যদিও প্ৰাৰ্থনা কৰি আছোঁ হাঁহি হাঁহি আমি তাতে আমি মানে ক'ব নোৱাৰা হৈ গৈছোঁ এইটো হ'ল মোৰ আজিও মোৰ স্মৃতিৰ মানসপটত আজিও মোৰ ৰৈ আছে